সৰু ল'ৰা ছোৱালীবোৰে আজৰি সময়খিনিত মনোৰঞ্জনৰ বাবে আগৰ সময়তে বেলেগ আছিল আৰু এতিয়াও বেলেগ হ'ল আগৰ সময়ত সৰু ল'ৰা ছোৱালীবোৰে আজৰি সময়ত স্কুলৰ পৰা আহি নিজৰ নিজৰ কামবোৰ কৰিছিল খেল ধূলৰ পৰা আদি কৰি যিখিনি কাম নিজৰ প্ৰয়োজনীয় কামখিনি তেওঁলোকে কৰিছিল খেলা ধূলাৰ পৰা আদি কৰি দৌৰা দৌৰিৰ পৰা আদি কৰি সকলোখিনি কিন্তু লাহে লাহে দিনবোৰ যেতিয়া আগবাঢ়ি গ'ল পৰিৱৰ্তন হ'ল লাহে লাহে সেই সৰু ল'ৰা ছোৱালীবোৰো লাহে লাহে পৰিৱৰ্তন হ'বলৈ গ'ল ধৰিছে লাহে লাহে টেকন'লজি ফালৰ পৰা চাব গ'লে মানে বা আজিকালি ল'ৰা ছোৱালীবোৰ টেকন'লজি বেছি ভাল পায় নিজৰ কোনোবাই গেম খেলি ভাল পায় চবৰে নিজৰ নিজৰ হবীবোৰ আজিকালি টেকন'লজি ফালৰ পৰা আগবাঢ়ি গৈছে এইটো ক্ষেত্ৰত বহুত বেয়া হৈছে ত' এইখিনিয়ে ক'ব গ'লে মানে